মই জনা খুচুৰা পাইকাৰী বজাৰবোৰ তেনেধৰণৰ বিশেষ বজাৰ নাথাকে অসমৰ গাঁৱে ভূঞে চুকে কোণে চাৰিআলি হওক বা সৰু কোনো গছৰ তলত মানুহে বিভিন্ন ধৰণৰ শাক পাচলি বা তেওঁলোকৰ ঘৰত উপলব্ধ হোৱা বস্তুসমূহ বিক্ৰী কৰিবৰ বাবে আনে আৰু সেই বজাৰবোৰ তেনেদৰেই হোৱা যায় দেখা যায় তাৰোপৰি ডাঙৰ ডাঙৰ চহৰবোৰত সৰু সৰুকৈ কিছুমান দোকানী বা কিছুমান ব্য়ৱহাৰকাৰীয়ে পাইকাৰী বজাৰবোৰো দিয়া দেখা যায় শেহতীয়া বছৰবোৰত গেলামালৰ আৰু পাচলিৰ মূ মূল্য় বহুত বেছিকৈ বাঢ়ি যোৱা দেখা গৈছে দুহেজাৰ ষোল্ল চনত আলুৰ দাম হয়তো তেৰ টকা আছিলে বৰ্তমান আলুৰ মূল্য় পঁচিছ টকা এনেদৰে মূল্য় বৃদ্ধিৰ বাবে দুখীয়া মানুহসকলৰ বস্তুবোৰ কিনা বেচা কৰাত বহুত বেছি পৰিমাণৰ সমস্য়াৰ সন্মুখীন হোৱা দেখা গৈছে কাৰণ এই পাইকাৰী বজাৰবোৰ এনে বজাৰ যাৰ পৰা সাধাৰণ মানুহে নিজৰ লাগতিয়াল বস্তুবোৰৰ কিনিব পাৰে লাগতিয়াল বস্তুবোৰ কিনা কিনিব পাৰে আৰু সেইবোৰ কিনি তেওঁলোকে নিজৰ ঘৰত ব্য়ৱহাৰ কৰে কিন্তু মূল্য় বৃদ্ধিৰ বাবে আজিকালি মানুহবোৰে বহুত বেছি পৰিমাণৰ কষ্ট ভোগ কৰা দেখা যায় যেনেকে আলু পিঁয়াজ দাইল এইবোৰ নিত্য় ব্য়ৱহৃত সামগ্ৰী আৰু এই সামগ্ৰীসমূহ কিনা বেচা কৰা কিনাৰ লগে লগে বেছি দামত তেওঁলোকে বিভিন্ন ধৰণৰ সমস্য়াৰ সন্মুখীন হৈ যায় তেওঁলোকে অন্য় ব্য়ৱহৃত সামগ্ৰীসমূহৰ বাবে সময়ে বা অন্য় ব্য়ৱহৃত সামগ্ৰীসমূহৰ বাবে টকাৰ অভাৱ হৈ যায় গতিকে এইসমূহ বস্তুৰ মূল্য় সম্প্ৰতি বহুত বেছিকৈ ব্য়ৱহাৰ হৈছে তাৰ উপৰি অনলাইন বজাৰৰ অনলাইন বজাৰ খনে দখল কৰি লোৱাৰ লগে লগে সময়ৰ লগে লগে অনলাইন বজাৰখনত মানুহে বিভিন্ন ধৰণৰ কিনা বেচা কৰিব বিচাৰে আৰু সেইসমূহৰ উপলব্ধিৰ লগে লগে পাইকাৰী দোকানসমূহ ক্ষতি হৈছে অনলাইন বজাৰৰ আটাইতকৈ ভাল কথাটো হৈছে যে আপুনি নিজে গৈ বস্তুবোৰ কিনি কিনি ল'ব নালাগে কেৱল ঘৰত থাকিয়ে আপুনি যিকোনো বস্তু অৰ্ডাৰ কৰিব পাৰে আৰু সেই অৰ্ডাৰ কৰা বস্তুবোৰ আপুনি আপোনাৰ ঘৰতে দি যায় বা ঘৰত ব্য়ৱহাৰ কৰিব পাৰে আৰু ইয়াৰ আটাইতকৈ বেয়া কথাটো হৈছে যে অনলাইন সংক্ৰান্তীয়সমূহ আপুনি চেক কৰিবলৈ কোনো ব্যৱ ব্য়ৱস্থা নাথাকে সেইবোৰ সতেজ হৈ আছে নে বা যদি খোৱা সামগ্ৰীসমূহৰ কথা ভবা যায় তেতিয়াহ'লে এইবোৰ সতেজ আছে নে ঠিকেই আছেনে বা কেতিয়া সেইসমূহ ব্য়ৱহাৰ কৰা হৈছিলে বা কিমানদিনলৈ ব্য়ৱহাৰ কৰিব পাৰি সেইসমূহৰ ক্ষেত্ৰত মানুহে ঠগ খোৱা দেখা যায়